আমাৰ গাঁৱৰ পৰা যুৱক যুৱতীসকলে বেছিকৈ কৰিব যায় অসমৰ ভিতৰত নগৰখন গুৱাহাটী তাত বিভিন্ন ধৰণৰ ক্ষেত্ৰ কাম কৰিবলৈ যায় হয়তো কিছুমানে ব্যৱসায় ক্ষেত্ৰত যায় কিছুমান চাকৰি ক্ষেত্ৰত যায় আগতে বেছি যোৱা নাছিলে কিন্তু আজিকালি যুৱক যুৱতীসকল বেছিকৈ যাব ওলাইছে কাৰণ গাঁও অঞ্চলত সেইবোৰ সুবিধা ইমান নাই যিটো নগৰ অঞ্চলত আছে সেইকাৰণে গাঁৱৰ যুৱক যুৱতীসকল বেছিকে ধাউতি মেলিছে আৰু অসমৰ বাহিৰৰ ক্ষেত্ৰত যাবলৈ হ'লে বেছিভাগ যুৱক যুৱতী যায় বেংগলোৰ নাইবা দিল্লী নাইবা মুম্বাই কিছুমান ক্ষেত কিছুমানে ব্যৱসায় ক্ষেত্ৰত যায় নাইবা কিছুমান চাকৰি ক্ষেত্ৰত যায় নাইবা কিছুমান বেলেগ বেলেগ ক্ষেত্ৰতো বাহিৰলৈ যায় তেনেকৈয়ে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকে এতিয়া বৰ্তমান চাকৰি কৰি আছে বাহিৰত বেংগলোৰ বুলি ক'লে তেওঁলোকে কৰি আছে কিবা ছিকিউৰিটি গাৰ্ড নাইবা কিছুমানে কৰি আছে মেনেজাৰ কিছুমানে কৰি আছে কিবা ফেক্টৰিবিলাকত কাম তেনেকৈয়ে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে